হয় হয় আছে আছে মোৰ এনেই ফাৰ্মখনত হেৰি গাহৰি আছিলে গাহৰি ছাগলী এনেকৈ তেনেকুৱা ধৰণৰ হেৰি লৈছিলোঁ ভে পোৱা ভে পোৱা অঁ হয় ধে ধেমাজি ভেটেনেৰী পৰা ক'লে নহ্ নাই কৰি আছো ছাৰ সময়মতে হেৰি দি আছোঁ মেডিচাই মেডিচিন দি আছোঁ বেজি কেতিয়া এই ছাগলী এজনী মোৰ হেৰি হৈছিলে এবাৰ পাইখানা হৈ পেলাই মৰি গ'ল তাৰপৰা ছাগলীজনীৰ কাৰণে মই অলপ হেৰি কৰিছিলোঁ ইঞ্চুৰেঞ্চ কৰিছিলোঁ এইটো কেতিয়া মানে পোৱা হ'ব বাৰু হয় ঠিক আছে বাৰু

ঠিক আছে ছাৰ ঠিক আছে অঁ অঁ ঠিক আছে

ঠিক আছে ঠিক আছে